শিৱসাগৰ জিলাখনত স্বাস্থ্যসেৱা ব্যৱস্থা বহুতো উন্নত মানদণ্ডৰ ইয়াত বিভিন্ন ধৰণৰ চিকিৎসাৰ চিকিৎসা কৰা হয় সেই চিকিৎসাসমূহ যথেষ্ট উন্নত মানদণ্ডৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত সেই চিকিৎসাসমূহ লয়সমূহত বিভিন্ন ধৰণৰ সা সৰঞ্জাম চিকিৎসাৰ লগত জড়িত আছে ইয়াৰ জৰিয়তে আমাৰ ৰোগীসকলৰ বহুতো সুবিধাৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাখনত বহুকেইখন চিকিৎসালয়ৰ স্থাপন হৈছে সেই চিকিৎসালয়সমূহত উন্নত মানদণ্ডৰ ডক্টৰ নাৰ্ছ আদি এওঁলোকৰ যিসমূহ ৰোগীৰ প্ৰতি থকা কৰ্ম সেই কৰ্মসমূহ সময়মতে কৰা দেখা যায় আৰু তেওঁলোকৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ আদি বহু উন্নত মানদণ্ডৰ আৰু চিকিৎসায়ো উন্নত মানদণ্ডৰ কোনো বাহিৰলৈয়ো যাবলগীয়া নহয় গুৰুত্বপূৰ্ণ ৰোগসমূহো সহজতে ভাল হয়